অসমৰ এটা চেনেল ৰেঙণি তাত ধাৰাবাহিকভাৱে সম্প্ৰচাৰিত হৈ আহিছে গুণগুণ কথা মৰমৰ নামৰ এখন ধাৰাবাহিক আৰু সেই ধাৰাবাহিকখনত খুব ধুনীয়া বিষয় উপস্থাপন কৰা হৈছে সমাজত ধনী আৰু দুখীয়া এই দুই শ্ৰেণীৰেই লোক পোৱা যায় বা থাকে আৰু এই দুই শ্ৰেণীৰ মাজতে কেতিয়াবা সংঘাত হয় বা বিভিন্ন ধৰণৰ দিশ কিছুমান দেখা যায় আৰু ধনী শ্ৰেণী যিমানেই ধনী হৈ গৈ নাথাকক তেওঁলোকে সদায় দৰিদ্ৰসকলক শোষণ কৰিব বিচাৰে দৰিদ্ৰ যিখিনি মানুহ তেওঁলোকক দমাই ৰাখিব বিচাৰে তেওঁলোকক বিভিন্ন ধৰণেৰে মানসিক শা চাপ দিবলৈ যত্ন কৰে গতিকে সেই যিটো প্ৰক্ৰিয়া ধনীয়ে দুখীয়াক যিটো দমাই ৰাখিব খোজা যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোক এই ধাৰাবাহিকখনে উপস্থাপন কৰিছে বৰ্তমান এইখন চলি আছে আৰু যথেষ্ট ভাল লগা হৈছে এই চলচি এই যি ধাৰাবাহিকখন আৰু ৰং চেনেলত এখন নতুনকৈ সম্প্ৰচাৰিত হ'বলৈ আৰম্ভ হৈছে বিয়লিৰ বৃন্দাবন সেই বিয়লিৰ বৃন্দাবন ধাৰাবাহিকখনত খুব ধুনীয়াকৈ কিছুমান দিশ তাত দেখাবলৈ যত্ন কৰিছে এটা এ এখন ঘৰত এজন ব্যক্তি আছিল তেখেত তেওঁৰ চিকিৎসাৰ বাবে তেওঁৰ পুত্ৰৰ কাষলৈ গৈছে মুম্বাইলৈ গতিকে তেওঁলোকৰ ঘৰ ৰখিবৰ বাবে গাঁৱৰ পৰা এহাল মানুহ আহিছে আৰু তেওঁলোকে তেওঁলোকৰ যিজন তাত যিজন লগুৱা আছিল তেওঁ সেই লগুৱাজনে এদিন এগৰাকী ব্যক্তিক টকাৰ বিনিময়ত তাত ৰখাৰ ব্যৱস্থা কৰিলে যি পৰিয়াল সেই ঘৰখনৰ গৃহস্থজনে এই কথাটো গম নাপায় কিন্তু তেনেকৈয়ে তেওঁলোকে বিভিন্ন যি বৃদ্ধাৱস্থাটো বৃদ্ধা অৱস্থাত যিহেতু পুতেক বা জীয়েকসকলে প্ৰায়েই এগৰাকী বৃদ্ধক ভালকৈ শুশ্ৰূষা নকৰে পৰিচৰ্যা নকৰে কিন্তু বৃদ্ধা অৱস্থাত যথেষ্ট প্ৰয়োজন হয় সেই মানসিক যিটো যি মানসিকভাৱে তেওঁলোকক যিটো আমি সহযোগ কৰিব লাগে সেই দিশটো তাত ফুটি উঠিছে যে কেনেকৈ বৃদ্ধা অৱস্থাটো অত্যন্ত কিছুমান ক্ষেত্ৰত দুখৰ হৈ পৰে আৰু তাত তেওঁলোকে সেই বৃদ্ধসকল আহিছে তাত থাকিছে গতিকে সেই ঘৰখনৰ নাম বিয়লিৰ বৃন্দাবন হিচাপে এক প্ৰকাৰৰ বৃদ্ধাশ্ৰমৰ দৰে গতিকে তাত সেই দিশবোৰ দেখুওঁৱা হৈছে যে কেনেকৈ কিছ এই বৃদ্ধসকলৰ জীৱন পুতেকসকলে পুতেকক ডাঙৰ দীঘল কৰোঁতেই মাক দেউতাকে বিভিন্ন বহুত কষ্ট কৰে কিন্তু পৰৱৰ্তী সময়ত পুতেক জীয়েকহঁতে নাচায় বা ইত্যাদি ধৰণৰ আৰু তেনেকৈয়ে এই ধাৰাবাহিকখন এতিয়াও সম্প্ৰচাৰিত হৈ আছে খুব ভাল লাগে এইখন চায় আৰু যিটো কে বি চি কৌন বনেগা কৌড়ৰপতি তাত অমিতাভ বচ্চনে বিভিন্ন ব্যক্তিক তাত আমন্ত্ৰণ জনায় আৰু তাত বিভিন্ন ধৰণৰ প্ৰশ্ন সোধা হয় প্ৰশ্নৰ বিনিময়ত তেওঁলোকে টকা লাভ কৰে এটা মোটা অংকৰ ধনৰাশী লাভ কৰে গতিকে তাত বিভিন্ন ধৰণৰ প্ৰশ্নসমূহ যেতিয়া সোধা যায় গতিকে প্ৰশ্নসমূহৰ জৰিয়তে আমি বহুত নজনা কথা জানিব পাৰোঁ এটা জ্ঞানৰ এটা পৰিৱেশ তাত সৃষ্টি হয় বিভিন্ন ধৰণৰ প্ৰশ্ন তেওঁলোকে কেনেকৈ খুব বুদ্ধিমত্তাৰে উপস্থিত বুদ্ধিৰে তেওঁলোকে ব্যক্তিগত যিখিনি জ্ঞান ব্যক্তি যিখিনি সেইখিনিৰে তেওঁলোকে সেই উত্তৰসমূহ দিবলৈ যত্ন কৰে গতিকে এনেকুৱা ধৰণৰ যি জ্ঞানৰ চৰ্চা হোৱা যিবিলাক অনুষ্ঠান এই অনুষ্ঠানসমূহ চাই খুব ভাল লাগে আৰু এনেকুৱা ধৰণৰ যি অনুষ্ঠান এই অনুষ্ঠানসমূহে সমাজখনলৈ বহুতো বাৰ্তা কঢ়িয়াই আনিবলৈ সক্ষম হয় গতিকে এই অনুষ্ঠানসমূহে যথেষ্ট জৰুৰী আমাৰ সমাজত কাৰণ অনুষ্ঠানসমূহৰ জৰিয়তেই মানুহে যিহেতু টি ভি বা এই ধৰণৰ দৃশ্য শ্ৰাব্য মাধ্যমত মানুহে বিভিন্ন এই বস্তুবোৰ চাই মানুহে জ্ঞান লাভ কৰিবলৈ সক্ষম হয় আৰু মানুহক এই ক্ষেত্ৰত জ্ঞান প্ৰদান কৰাটো সুবিধা গতিকে ই এক যথেষ্ট গুৰুত্বপূৰ্ণ কাৰ্য সম্পাদন কৰি আহিছে